অসমৰ গ্ৰাম্য অঞ্চলৰ প্ৰধান গ্ৰাম্য বা জনজাতীয় অঞ্চলবোৰৰ বহু ধৰণৰ ভাষা ভাষিক বিভিন্ন ধৰণৰ ভাষা ভাষিক লোকসকলে বাস কৰে তাৰ ভিতৰত মিচিং বড়ো কাৰ্বি কছাৰী তিৱা বড়ো আদি লোকসকলে বাস কৰে তেওঁলোকৰ ভাষা যেনেদৰে বিভিন্ন ধৰণৰ ঠিক তেনেদৰে খাদ্যভাসো বা সাজ পোচাকো বিভিন্ন ধৰণৰ বি বিভিন্ন ধৰণৰ হয় বড়োসকলৰ বড়োসকলে পৰিধান কৰা বড়োসকলে পৰিধান কৰা সাজ পোচাকক দখনা বুলি কোৱা হয় কাৰ্বিসকলৰ প্ৰধান খাদ্য হৈছে তেওঁলোকে কুকুৰা মাংস খাই বুলি তেওঁলোকে কুকুৰা মাংস খাই বুলি জনা যায় ঠিক তেনেদৰে আহোমসকলেও আহোমসকলৰ বিবাহ কথাক সকলং বিবাহ নামেৰে জনা যায় বড় বড়োসকলৰ মদ বড়োসকলৰ খোৱা মদক তেওঁলোকৰ ভাষাত শৰ বুলি কোৱা হয় বড়োসকলৰ বিভিন্ন লোকৰ ভাষাত যেনেদৰে বেলেগ বেলেগ ঠিক তেনেদৰে তেওঁলোকৰ সংগীত সংগীতৰ কলাও বেলেগ ধৰণৰ তেওঁলোকৰ শিক্ষা স্বাস্থ্য আদি শিক্ষাটো প্ৰায় অসমত অসমীয়া ভাষাৰে প্ৰচলিত হৈ আহিছে আগৰে পৰা ঠিক তেনেদৰে তেওঁলোকৰ স্বাস্থ্য ফালৰ পৰা ক'বলৈ গ'লে তেওঁলোকে বড়ো আৰু কাৰ্বিলোকসকলে পাহাৰত বেছি লোকে বড়ো আৰু কাৰ্বিলোকসকলে পাহাৰত বাস কৰাৰ বাবে তেওঁলোকৰ গঠনশৈলী কিছুমান সৰু হোৱা দেখা যায় বা অলপ ছুটি চাপৰ হোৱা দেখা যায় পাহাৰীয়া অঞ্চলবোৰত বড়োসকলে বা কাৰ্বিসকলে বিভিন্ন ধৰণৰ পাহাৰৰ পৰা বস্তু কঢ়িয়াই অনাৰ বাবে তেওঁলোকৰ গঠন কিছু সৰু হোৱা দেখা যায় আহোমসকলে অসমত থকা সকলো লোকৰে প্ৰধান কৃষি কৃষি হৈছে ধান খেতি ধান খেতিৰ ওপৰতে নিৰ্ভৰ কৰি অসমত প্ৰায় মানুহে জীৱিকা উপাৰ্জন কৰি আহিছে আহ আহোমসকলৰ প্ৰধান উৎসৱ হৈছে বিহু বিহু তিনিটা বহাগ বিহু মাঘৰ বিহু কাতি বিহু বহাগ বিহুত অসমত সকলোৱে বিভিন্ন জনগোষ্ঠীসকলে সকলো জনগোষ্ঠী লোকে অসমত বিহু উদযাপন কৰি অহা দেখা যায় বিহু অসমীয়া মানুহৰ পৰম্পৰাগত উৎসৱ বিহুত মানুহে বহু ধৰণৰ বিহুত অসমীয়া সমাজত মানুহে সৰুৰে ডাঙৰক সন্মান কৰা দেখা যায় কছাৰী লোকসকলে তেওঁলোকৰ ডাঙৰ কছাৰী লোকসকলে তেওঁলোকৰ পৰিয়ালৰ জ্যেষ্ঠ লোকক সেৱা আগবঢ়ায় বা বিভিন্ন জনগোষ্ঠীৰ লোকেও নিজৰ পৰিয়ালৰ ডাঙ জ্যেষ্ঠজনক সন্মান আগবঢ়ায় সন্মান আগবঢ় জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় আৰু তেওঁলোকৰ নিজ নিজ ৰাতিপুৱাৰে পৰা নিজ নিজৰ কৰ্তব্য ডাঙৰক কেনেদৰে সন্মান কৰা হয় সেই বিষয়ে তেওঁলোকে আগৰে পৰা চলি অহা দেখা পায় দেখা পাই আহিছে আহোমসকলৰ বিবাহ প্ৰথাক সকলং বিবাহ নামেৰে জনা যায় আহোমসকলে আহোমসকলৰ প্ৰধান খাদ্য হৈছে মাংসৰ ভিতৰত গাহৰি মাংস তেওঁলোকে গাহৰি মাংসক বিহুত প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰি আহিছে তেওঁলোকৰ গা আহোমসকলৰ গামোচাখনক প্ৰধান প্ৰধান সন্মানৰ সেই কাপোৰ হিচাপে ধৰা হয়